বিশেষকৈ চহৰ অঞ্চলবোৰত য'তে পৰি থকা পলনীয়া প্লাষ্টিকৰ সামগ্ৰী পলিথিনৰ মুনা দি য'তে ত'তে পেলাব নালাগে কাৰণ এইবিলাক বস্তু গৰু ছাগলীয়ে খাই মানে তাত কিছুমান মা মানুহে ধৰক পলিথিনত খোৱা বস্তু ভৰাই আনিলে তাত খোৱা খাদ্যখিনি লাগি থাকিলে সেইটো দেখি পেলাই গৰুৱে হওক ছাগলীয়ে হওক দেখি পেলাই খাই দিলে খাই কিন্তু লগত পলথিনটোও খাই দিলে খাই সি অ অথচ গৈ পেলাই গৰু ছাগলীয়ে অপকাৰ হয় তাৰ কিছুমান বেমাৰ হৈ পেলাই গৰু ছাগলী মৃত্যু হৈ যায় কিন্তু এই কামবোৰ এই বস্তুবোৰ দূৰ কৰিব এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমি মানৱ সমাজেই এইবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব মানে ধৰক এতিয়া আমি যোনবিলাক প্লাষ্টিক হওক বা পলিথিন হওক এই বস্তুবোৰ য'তে ত'তে নেপেলাই এটা নিৰ্দিষ্ট স্থানত পেলাব লাগে এতিয়া চহৰবিলাকত ধৰক আজিকালি ডাষ্টবিন দিয়ে প প্লাষ্টিকৰ বস্তু এতিয়া চহৰতে কোনোবাই কিবা কিনিলে খালে সেইটো বস্তু য'তে ত'তে নেপেলাই সেই ডাষ্টবিনটোত পেলাব লাগে আৰু এই ঘৰত ব্যৱহাৰ ঘৰত হ'লেও আমি প্লাষ্টিক ব্যৱহাৰ কৰিলে কিবা বস্তু পলিথিনত ভৰাই আনিলোঁ ধৰক মাছেই আনিলোঁ মাংসই আনিলোঁ এই প্লাষ্টিক বস্তুবোৰ আমি য'তে ত'তে নেপেলাই এটা নিৰ্দিষ্ট স্থানত পেলাই সময়মতে সেই বস্তুখিনি জ্বলাই পেলাব পাৰোঁ বা কিবা এটা কৰি পেলাই মাটিত মাটিত পুতি থ'লেও প্লাষ্টিক বস্তুটো ধৰক পচি নাযায় এই বস্তুবোৰ প্লাষ্টিকৰ পৰা মানুহৰো অপকাৰ হয় আৰু জীৱ জন্তুও অপকাৰ হয় সেইকাৰণে এই প্লাষ্টিকবোৰ ভালকৈ ব্যৱহাৰ কৰি য'তে ত'তে নেপেলাই এইখিনি মানে ধৰক ডাষ্টবিন হওক বা ঘৰত কিবা এ একে ঠাইতে গোটাই থৈ কিবা জ্বলাই পেলোৱা ব্যৱস্থা কৰি পেলাই এনেকৈ কৰিও আমি প্লাষ্টিকখিনি হেৰি কৰিব পাৰোঁ গতিকে এই প্লাষ্টিকবোৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে আমি মানৱ সমাজেই হেৰি কৰিব লাগিব এই ব্যৱস্থা ল'ব লাগিব আৰু তাৰ এই ব্যৱস্থাবোৰ যদি আমি মানৱ সমাজেই গ্ৰহণ কৰোঁ তেতিয়া এই জীৱ জন্তুবোৰো ৰক্ষা পৰিলে আৰু বায়ু প্ৰদূষণৰ পৰাও ৰক্ষা হ'ল আৰু তাৰ লগতে যি যিকোনো হেৰিয়াত ব্যৱস্থাখিনি গ্ৰহণ কৰাৰ লগে লগে ধৰক আমাৰ সুবিধাও হ'ল বায়ুখিনি বায়ু প্ৰদূষণৰ পৰাও ৰক্ষা পৰিলোঁ